মই ব্যৱসায় কৰোঁ গাই গৰুও পালন কৰিছোঁ মোৰ তাতে দুজন কৰ্মচাৰী আছে তেওঁলোকক ডেইলি মই তিনিশকৈ দৰমহা দিওঁ বেতন আঠঘণ্টা কাম কৰে গাখীৰ বিক্ৰী কৰে আৰু মই অন্যান্য তামোল নাৰিকলৰ ব্যৱসায় কৰোঁ সদায়ে মই তেওঁলোকক কৰ্মচাৰীবিলাকক গধূলি পইচা দিওঁ সদায় কৰি থাকোঁ আৰু গাখীৰবোৰ মই দোকানে দোকানে দিওঁ তাত মোৰো পঞ্চাছ টকা ষাঠি টকা পঁচপন্ন টকা এনেকুৱাকৈ লিটাৰত দিওঁ হ'লচেলত মই দিওঁ পঞ্চাছ টকা আৰু ৰিটেলত দিওঁ ষাঠি টকা এনেকৈ পালন কৰি আছোঁ চিজনত তামোল আনোঁ তামোলৰ চুপাৰি কৰোঁ চুপাৰি কাটাবিলাকক মই সেইটো কে জি হিচাপত পইচা দিওঁ তিনিটকা কৰি ডেইলি ছয় দহ বাৰকুইণ্টেল তামোল কাটোঁ মই আৰু সদায় মই সেই গধূলি আনি থওঁ গুদামত থৈ শুকাই মেলি বাহিৰলৈ পঠাওঁ বাহিৰৰ মানুহৰ লগতো চা চিনাকি আছে ভৈৰৱকুণ্ড আমাৰ ওদালগুৰি ওচৰতে তেওঁলোকৰপৰা মই ছিজনত কমলা টেঙা আনোঁ আদা আনোঁ আনি বিক্ৰী কৰোঁ আৰু গুৱাহাটীত পঠাওঁ গুৱাহাটীটো মই বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ সেই মানুহবোৰৰ লগতো কথা বতৰা কৈ ভাল লাগে মই বিহাৰলৈ এবাৰ তামোল পঠাইছোঁ

চুপাৰি পঠাইছোঁ আদা পঠাইছোঁ তেওঁলোকে পইচাটো মোক পঠাই দিয়ে আৰু এনেকুৱাকৈ কৰি চলি মেলি পৰিয়ালতো চলি আছোঁ টাউনতে বিভিন্ন ধৰণৰ মানুহবোৰ লগ পাওঁ সেইবোৰ মানুহৰ লগত বাহিৰৰ মানুহো আহে আপোনাৰ কেলকাট্টা বম্বাই মানুহ লাগ পাওঁ তেওঁলোকৰ লগতো কথা বতৰা কওঁ আৰু আমাৰ ওচৰতে ভৈৰৱকুণ্ড তেওঁলোকৰো আমাৰ এই এতিয়া মানুহবিলাক আহে তেওঁলোকৰ লগতো কথা বতৰা পাতোঁ ভালেই লাগে সেইফালে অৰুণাচলতো যাওঁ মই অৰুণাচলৰপৰা ছিজনত মই

গছৰ ফল আনোঁ সেই ফলটোৰ নাম হৈছে শিঙলী ফল শিঙলী ফলটো আমি ইয়াত গুড়া কৰোঁ গুড়া কৰি মই বজাৰত বিক্ৰী কৰোঁ আৰু এনেভাৱে চলি মেলি চাই আছোঁ ভালেই ব্যৱসায়খান মোৰ মাহত মোটামুটি পৰিয়ালক কৰ্মচাৰীক দি মোটামুটি ল'ৰা ছোৱালী চলাই উলিয়াই পঢ়াই মিলাই এনেদৰে মোৰ মাহত চাৰি পাঁচ হাজাৰ টকা ৰাহি হয় অঁ এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ সদায় ভালদৰে ব্যৱসায় কৰিলে ভাল ফল পোৱা যায় আৰু মানুহৰ লগত ডিলিংছটো ভালদৰে কৰিব লাগে তেতিয়াহ'লে ভাল হয় এনেকুৱাকৈ চলি আছোঁ আৰু সুবিধা চৰকাৰৰপৰাও কেতিয়াবা কেতিয়াবা অলপ চলপ পাওঁ সুবিধাবোৰ যেনে এনে এনে কৰি চলি সুবিধাবোৰ পাওঁ কেতিয়াবা আৰু এনেকুৱাকৈ এনে কৰি চলি আছোঁ আৰু গাঁওবিলাকতো যাওঁ তাতে বিভিন্ন ধৰণৰ মানুহ লাগ পাওঁ তেওঁলোকো মংগলদৈতো আদান প্ৰদান কৰোঁ মই এইখিনিয়েই মোৰ ক'বলগীয়া